আমি সাধাৰণতে বহাগ বিহু উৰুকা দিনাখন বনৌষধি হিচাপে আমি এশ এবিধ শাক সেই এশ একবিধ শাক বুটলি আনি যেনে শাকখিনি নাম হৈছে লাই খুতুৰা পালেং লফা মাটি কান্দুৰী কচু ঢেকিয়া শুকলতি বনজালুক মধুৰিপাত মানিমুনি মুচন্দৈ নৰসিংহ লাই বাবৰী বিলাহী পাত লাও পাত ভেদাইলতা নলটেঙা মাখিয়তী দীঘলতী পোননুৱা বেতগাজ টেঙেছি দ্ৰোণ বন ঔ টেঙা ছজিনা তিতাফুল ধনিয়া মান ধনিয়া উৰহী মটৰ ফ্রেন্স বিন দাংবডি বন্ধাকবি ফুলকবি ঊলকবি মূলা গাজৰ ৰঙালাও জাতিলাও চেংমৰা টিকনী বৰুৱা আদি কচুটেপু মুঠতে এশ এশ একবিধ আনি মেলি আমি সেইখিনি কাৰী বনাই খাওঁ দৰব হিচাপে খাওঁ তাৰোপৰি আমি বনাওঁ বহাগ বিহু উৰুকা দিনা গছৰ ওপৰত থাকে যে আমলৈ বাঁহটো সেই আমলৈ বাঁহটো পাৰি আনি আমি তলত নমাই আনি ভালকৈ চফা কৰি ভালকৈ চফা কৰি আনি সেইখিনি টোপখিনি উলিয়াওঁ টোপখিনি উলিয়াই ধুনীয়াকৈ ভাজি মেলি খাওঁ সেইটো মানুহে কয় আগৰ দিনৰ মানুহে বহুত অসুখ বিসুখ ভাল হয় বুলি কয় আমলৈ টোপটো খালে সেইটো কাৰণে আমি বহুত কষ্ট কৰি পাৰি আনো কামোৰেও বাৰু আমলৈখিনিয়ে বহুত কষ্ট কৰি পাৰি আনো পাৰি আনি মেলি চফা কৰি ভাজি মেলি খাওঁ আৰু সেইখিনি বহাগ বিহু উৰুকা দিনাখন সেইটো খালে ভাল বুলি কয় আমাৰ অসমীয়া আগৰ আগৰ দিনৰ আজোককাহঁতে কোৱা সেইবিলাক ককা আইতাহঁতে কোৱা সেইবিলাক ভাজি মেলি খাওঁ আৰু সেইকাৰণে বেমাৰ আজাৰ ভাল হয় বুলি